পাব পাব হয় হয় খোৱা লোৱা ৰাতিপুৱা নাস্তা দিওঁ দুপৰীয়া ভাত দিওঁ ৰাতি ভাত আমি ফেচেলিটী ভালেই আছে লাইনটো ঠিকেই আছে বেয়া হ'লে তৎকালীন হেৰি মানুহ মাতি ভাল কৰি দিওঁ পাৰিবা পাৰিবা আছে আছে ৰাতি দহ দহটা পাছত ওলাব নোৱাৰিবা আৰু ল'ৰা মানুহ সোমোৱাতো ছোৱালী মানুহৰ পক্ষে প্ৰৱেশ নিষেধ মাহিলি ফাইব থাউজেণ্ড আৰু আৰু এক্সট্ৰা লাইনৰ বিলটো এক্সট্ৰা আজিকালিতো জানিচাই ৰিচাৰ্চ ভৰোৱা চিষ্টেম হৈছে অঁ সেইটো তোমালোকে নিজাকৈ দিব লাগিব

অঁ হ হ অঁ হ'ব অঁ হ'ব হ'ব দিয়া ধন্য়বাদ